হেল্ল' অ আপোনালোকৰ ইমান হেৰি পানীবিলাক যে বেয়া আহিছে কেলৈ আহিছে বাৰু অ পানীবিলাক ইমান বেয়া আহিছে খাব নোৱাৰি কাপোৰ ধুব নোৱাৰি ইমান লেতেৰা আইৰণ যে সেইটো কাৰণে পানীবিলাক অলপ ভালকৈ দিব দেই অ সেইটো কাৰণে আকৌ মই ফোন কৰিলোঁ অ পানী মানে আইৰণটো বেছি হৈছে আৰু কাপোৰ কানি ধোৱা খোৱা বোৱাৰ কাৰণে দিগদাৰ হৈছে

সেইটো কাৰণে ফোন অ অ ও